আমাৰ পৰিয়ালত কোনো তেনেকুৱা বিশেষ প্ৰতিবন্ধী ব্যক্তি নাই ব্যক্তি নাই যদিও আমি মই কেতিয়াবা লগ পাইছোঁ বাৰু তেনেকুৱা প্ৰতিবন্ধী ব্যক্তিতক তেখেতসকলক দেখিলে সেই প্ৰতিবন্ধী ব্যক্তিসকলক দেখিলে এনে লাগে যেন তেওঁলোকে সকলোখিনিয়েই কৰিব পাৰিব প্ৰতিবন্ধী নহয় সেই প্ৰতিবন্ধীখিনি তেওঁলোকে নেওচিও তেওঁলোকে এতিয়াও বৰ্তমান বহুতখিনি কাম কৰি আছে যি আমাৰ সকলো সক্ষম ব্যক্তিতকৈ কোনো গুণেই কম নহয় তেওঁলোকৰ মানে পঢ়া শুনাৰ পৰা আৰম্ভ কৰি খেল নৃত্য গীত সকলোখিনিতে প্ৰতিবন্ধী ব্যক্তিসকল আগবঢ়া মই দেখিছোঁ আৰু আৰু এনেকৈ আগবাঢ়ি যোৱাত আমাৰ সমাজখনেও তেখেতসকলক যথেষ্টখিনি অনুপ্ৰেৰণা যোগাব লাগিব চৰকাৰৰ ফালৰ পৰা সহায় সহযোগিতা কৰিব লাগিব বিশেষভাৱে তেওঁলোকক যদি আৰ্থিকভাৱে দুৰ্বল তেখেতসকলক চৰকাৰৰ পৰা আৰ্থিক অনুদান আগবঢ়াব লাগিব আৰু খেলৰ কাৰণে প্ৰধানী খেল খেলিবৰ কাৰণে যিখিনি সা সঁজুলি দৰকাৰ তেখেতসকলক সেইখিনি চৰকাৰে যোগান ধৰিব লাগে বুলি মই ভাবোঁ তেতিয়াহে সকলো ক্ষেত্ৰতে শিক্ষাৰ ক্ষেত্ৰতো বিনিয়ামূলীয়া শিক্ষা হ'ব লাগে তেখেতসকলক তেতিয়া মই ভাবোঁ সকলো ক্ষেত্ৰতে তেখেতসকল আগবাঢ়ি যাব পাৰিব বুলি মই ভাবোঁ এতিয়া আৰু এটা শেষত ক'ব পাৰোঁ যে প্ৰতিবন্ধী ব্যক্তিসকলে তেখেতসকলে কেতিয়াবা নিজকে বৰ হীনমন্যতাত ভূগি থকা দেখা যায় যে আমাৰ আমি প্ৰতিবন্ধী বিশেষভাৱে সক্ষম যদিও অন্য ব্যক্তিৰ তুলনাত তেখেতসকলে নিজকে অলপ হীন বুলি ভাবিব নালাগে তেখেতসকলো সমানে আমাৰ সক্ষম ব্যক্তিসকলৰ লগত আগবাঢ়ি যে যাব পাৰিব সেয়া সদায় মনত ৰাখি কাম কৰিব লাগে